অঁ এইটো কৰিব লাগে তেতিয়া হ'লে আপুনি এই কৰি দিব মই মোৰ এড্ৰেছটো দি দিম সেই মতে পঠাই দিব দেই অঁ ঠিক আছে ঠিক আছে